ৰেষ্টুৰেণ্ট হয় নে হয় মই আপোনালোকৰ মানে আপোনাৰ ৰেষ্টুৰেণ্টত এতিয়া এইয়া আধা ঘণ্টাৰ আগতে এটা অৰ্ডাৰ কৰিছিলোঁ যিটোনেকি মোক আপোনাৰ অৰ্ডাৰৰ আপোনাৰ ডেলিভাৰী টাইম লৈছিলে বিছ মিনিট কিন্তু মোক প্ৰায় পোন্ধৰ মিনিটৰ পিছত ডেলিভাৰী দিলে আৰু মানে কি সি ডেলিভাৰী বহুত সোনকালে দিছে সেইটোৱে মই আপোনালোকৰ চাৰ্ভিছৰ পৰা বহুত সুখী হৈছোঁ আৰু বাকী আপোনালোকৰ খোৱা বোৱা আপোনালোকৰ বনোৱা তৰিকাটো বেলেগ ৰেষ্টুৰেণ্টতকৈ মই বহুতখিনি ভাল পাইছোঁ তাৰবাবে মই আপোনালোকৰ ৰেষ্টুৰেণ্টক ধন্যবাদ দিছোঁ আৰু আগলেও আপোনালোকক এনেকৈ অৰ্ডাৰ দি যাম যাতে আপোনালোকে এনেদৰেই আকৌ ভালকৈ মোক যেন বনাই মেলি দিয়ে আৰু